অ' হেৰৌ এইফালে আহচোন এই ফালে আহ আমাৰ ল'ৰাটো কি হৈছে এলাৰ্জিয়ে হৈছে নে কিয়েই হৈছে নে ঘৰত আজি বেঙেনা ৰান্ধিছিলে সি আকৌ বেঙেনা খাই ভাল পায় দিলে নহয় বেঙেনা খায় এতিয়া গোটেই গাটো ডবলা ডবল গুটি গুটি খজতিত ৰক্ষা নাই কি কৰা হয় এইবোৰ এলাৰ্জিয়েই নে কিয় নে কিবা এটা পৰামৰ্শ দেচোন কোন ডাক্তৰ ওচৰলৈ গ'লে নিয়া ভাল হ'ব নে কি কৰা যায় হস্পিতেলকেই নিও নে কিয়েই কৰো নে নে গাঁৱলীয়াটো একো বনৌষধো নাই ইয়াত দিবলগীয়া কি কৰা হয় জানো এটা পৰামৰ্শ দেচোন ঔ আহচোন আহ এইফালে আহ